বৰ্তমান সময়ত এটা অতি চৰ্চিত বিষয় হৈছে চলচ্চিত্ৰ জগতত কথা ক'ব বিচাৰিছোঁ চলচ্চিত্ৰ জগতত নতুনকৈ এখন চিনেমা মুক্তি পাইছে সেইখন হৈছে মূলতঃ তামিল চিনেমা আদিপুৰুষ বিভিন্ন ভাষাত মূলতঃ তামিল বুলি ক'ব নোৱাৰি তামিল তেলেগু হিন্দী ইত্যাদি বিভিন্ন ধৰণৰ ভাষাত তাক ৰিলিজ কৰা হৈছে আৰু সেই যিখন ছবি নিৰ্মাণ কৰা হৈছে সেইখনক অত্যাধিক আধুনিক কৰা হৈছে বুলি বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হৈছে বিভিন্নজনে এই ক্ষেত্ৰত আঘাত পাইছে বুলিও কোৱা হৈছে আৰু ৰামায়ণৰ যি পূৰ্বৰ ৰূপ আমি দেখি আহিছিলোঁ পূৰ্বৰ টিভি চেনেলত যিখন ৰামায়ণ কেন্দ্ৰিক ছিৰি ছিৰিয়েল যিখন আমি সৰুৰ পৰা চাই আহিছিলোঁ সেইখনৰ বিপৰীতেই ইয়াৰ সীতা ৰাম ৰাৱণ প্ৰতিটো চৰিত্ৰই যিটো মডাৰ্ণাইজ কৰা হৈছে সেই মডাৰ্ণাইজ কৰাটো বহুতে এই ক্ষেত্ৰত মানি ল'ব পৰা নাই আৰু তাৰ বাবে এই চিত্ৰখন এই চলচ্চিত্ৰখন যথেষ্ট সমালোচনাৰ মুখা মুখি হ'বলগীয়া হৈছে আৰু প্ৰতিখন চিনেমাতে ভগৱান হনুমানৰ প্ৰতি শ্ৰদ্ধা ৰাখি এখন আসন সংৰক্ষন কৰাৰ যি ব্যৱস্থা উত্থাপন কৰিছে প্ৰডিউচাৰে সেইটোক লৈয়ো যথেষ্ট চৰ্চা হৈছে আৰু সেই অনুসৰি বহুতো চিনেমাহলত এখন চকী হনুমানৰ বাবে সংৰক্ষণ কৰা হৈছে কিন্তু সাতশ কোটি টকা বাজেটৰ এই চিনেমাখনত যিদৰে লাভ অৰ্জন কৰিব লাগিছিলে সেইদৰে লাভ অৰ্জন কৰিব পাৰিছে যদিও কিন্তু দৰ্শকৰ মন অৰ্জন কৰাত অৰ্জ অৰ্জন কৰিবলৈ তেওঁলোক বিফল হৈছে কিন্তু ইয়াৰ বিপৰীতে আশাপ্ৰদ খবৰ লৈ আহিছে অসমীয়া চলচ্চিত্ৰ জগতলৈ ৰবি শৰ্মাৰ মূখ্য নায়ক হিচাপে থকা ৰঘুপতি নামৰ চিনেমাখনে বিভিন্ন ধৰণৰ প্ৰাসংগিক কথা অৱতাৰণা কৰি চিনেমাখনত অতি মনোৰঞ্জনধৰ্মী তাৰে উপস্থাপন কৰা হৈছে আৰু বিভিন্ন অভিজ্ঞ অভিনেতা সুন্দৰ অভিনয়ে গোটেই চিনেমাখনক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিছে ৰাইজসকলক ৰাইজক সেয়েহে অসমীয়া ছবি জগতত এইটো এটা অতি আশাপ্ৰদ খবৰ সেয়েহে বহুদিন ধৰি অসমীয়া অসমৰ হলসমূহত এই ৰঘুপতি চিনেমাখন চলি আছে আৰু মূলতঃ দুশ কোটি টকা বাজেটত নিৰ্মাণ কৰা সেই ছবিয়ে বৰ্তমান যথেষ্ট লাভ অৰ্জন কৰিবলৈয়ো সক্ষম হৈছে যাৰ বাবে এই দুয়োখন চিনেমাৰ মাজত এটা তুলনাও বহুতে কৰিছে বহুতে ৰঘুপতি চিনেমাখন চাবলৈ যোৱাটোতহে বিশেষ গুৰুত্ব প্ৰদান কৰিছে কিয়নো অসমীয়া চিনেমাৰ বৰ্তমান যিটো দুৰাৱস্থা সেই দুৰাৱস্থাৰ সময়ত এনে এটা সুখৰ সংবাদ ইমান এটা ভাল সংবাদ লৈ আহিছে এখন চিনেমাই আৰু সেই চিনেমাখনক উৎসাহ যোগোৱাটো প্ৰতিজন অসমীয়াৰে এক দায়িত্ব বুলি ভবা হৈছে সেয়েহে সকলো মানুহ বালকৰ পৰা আৰম্ভ কৰি একদম বৃদ্ধলৈকেও ছবি গৃহত ভিৰ হোৱা পৰিলক্ষিত হৈছে